হেল্ল' হয় হয় আপুনি দোকানতে আছে হয় হয় হয় আপোনাৰ দোকানত ডাৰ্ক চকলেটটো হ'ব নেকি হয় প্ৰাইচটো কিমান কিমান প্ৰাইচৰ আছে বাৰু হয় হয় আপোনাৰ কেইটালৈকে খোলা থাকিব অঁ চাৰে ন বজাত বন্ধ হ'ব এতিয়া মই গ'লে আপোনাক লগ পাম অঁ অলপ দেৰি ৰখিব পাৰিব যদি আপোনাৰ নাইন ফৰ্টিমানলৈকে মোৰ গৈ পাওঁতে অলপ দেৰি হ'ব পাৰে হয় হয় ঠিক আছে বাৰু মই আপোনাৰ নটা পঁয়ত্ৰিছ মানত পোৱাকে যাম আপুনি অলপ মোলে ৰৈ দিব অঁ অঁ ঠিক আছে বাৰু